আমাৰ অঞ্চলৰ ৰাজহুৱা অনুষ্ঠান নামঘৰ সংঘ বিদ্যালয় মইনা পাৰিজাত মহিলা সমিতি মহিলা সমিতি ঘৰ নিকেতন এইবিলাকহেঁত গতিকে নাম আমাৰ অনুষ্ঠান নামঘৰত বহুত অনুষ্ঠান পালন কৰা হয় নামঘৰত আমি সন্ধ্যা ডবা মৰাৰ লগে লগে সকলোৱে প্ৰাৰ্থনা সৰু সৰু লৰা ছোৱালীয়ে নামঘৰত গৈ প্ৰাৰ্থনা কৰেগৈ আৰু ঘৰ ঘৰত ডাঙৰসকলে চা চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰে আৰু নামঘৰত আমাৰ জেঠমহীয়া বছৰি বাৰ্ষিক বৰসভা পাতে এই বৰসভাত আমাৰ গাঁৱৰ মানুহে বহুত আনন্দ উ উল্লাস কৰে নামঘৰত গোটেই গাঁৱৰ মানুহে প চান্দা তুলি বৰসভা পাতে বৰসবাহত ৰাতিপুৱাৰ পৰা নাম কীৰ্ত্তন চলি থাকিব তাৰ পাছতে আকৌ পানী তোলা পৰ্ব এটা আছে এই আৰতী ছোৱালীয়ে তিনিগৰাকী দিয়ে সেই তিনিগৰাকীয়ে পানী তোলে ওচৰত ৰঙানদী এখন আছে গোটেই গায়নে বায়নে পুৰুষ মহিলা সকলো গোট খায় নামঘৰত নাম প্ৰসংগ কৰি থাকে কিন্তু মহিলাসকলে নাম গায়ন বায়ন লৈ ৰঙানদীত পানী তুলি আনো ওচৰতে আমাৰ ৰঙানদী এখন আছে সেইখিনি বহুত আমাৰ দেখি মনোৰম দৃশ্য সেইখিনি আমি বৰসবাহৰ দিনা পাহৰিবই নোৱাৰোঁ তাৰ পৰা পানী তুলি অহাৰ পিছত আকৌ নামঘৰত গোটেই নাম ঘৰটো তিনি পাক ঘূৰাই সেই পানী তোলা ছোৱালী কিগৰাকীৰ সৈতে তিনি পাক ঘূৰিহে নামঘৰৰ ভিতৰত আকৌ টেকেলি থয় তাৰ পৰা টেকেলি থোৱাৰ পাছত নামঘৰত নাম চলি থাকে আৰু তাৰ পাছত এটা আছে উঠা নাম উঠা নামটো যেতিয়া গাই নহয় তেতিয়া সেই উঠা নামত একদম পুৰুষ মা মহিলাসকলে উৰুলি ধ্বনি দিব শংখ বজাব দবা বজাব সেই সময়ৰ হেৰি অৱস্থা বহুত মানে ভাল লাগে গাৰ নোম শিয়ঁৰি যায় যেতিয়া চব বাদ্যযন্ত্ৰ বাজিব মহিলাসকলে উৰুলি দিব গতিকে আমাৰ নামঘৰত এনেকুৱাখিনি এটা হেৰি এনেকুৱাখিনি এটা আছে আৰু ই অলপ দিনৰ আগতে আমাৰ গাঁৱত অখণ্ড ভাগৱত পাতিছিলে তেতিয়াটো আমাৰ একদম এমাহৰ আগৰ পৰা গোটেই গাঁওখনত ঘৰে ঘৰে পদূলিত চাকি জ্বলায় আকৌ সন্ধ্যা দবা মৰাৰ লগে লগে গোটেই গাঁৱৰ মানুহ নামঘৰত উপস্থিত হৈ নামঘৰত প্ৰাৰ্থনা গায় আৰু সেই এমাহ দিন চাকি জ্বলাব আৰু নিৰামিষ ভাত খাইছিলে সেই দূৰ দূৰণিৰ ভকত আহিছিলে এই ভকতসকলক শুশ্ৰূষা কৰিবলৈ পাই আমাৰ বহুত আনন্দ লাগিছিলে তাৰ পৰা যেতিয়া সাতদিনীয়া ভাগৱত পাঠ সমাপ্ত হৈছিলে আমাৰ গাঁৱত একদম মানে কাঁহ পৰি জিন যোৱা অৱস্থাটো হৈছিলে গতিকে এইখিনি সমাজত অনুষ্ঠান যিমানে থাকে মানুহে একতা বাঢ়ে গতিকে আকৌ ঠিক তেনেদৰে সংঘত গোতেই ল'ৰা ছোৱালী গোট খায় খে সময়ে সময়ে খেল ধেমালি অনুষ্ঠিত হয় আকৌ সময়ে সময়ে ৰাভা দিৱস পাতিব দেঞ্চ কম্পিতিচন বা নামৰ কম্পিতিচন মুঠতে যিকোনো কথাবোৰ কৰি থাকে আৰু ওচৰতে এখন ফিল্ড আছে নিকেতনৰ আমাৰ ওচৰতে এখন নিকেতন আছে নিকেতনৰ খেল ধেমালিখিনিও এই আমাৰ ফিল্ডতে কৰেহি আকৌ কি হাই স্কুল আছে এম ভি স্কুল আছে চবৰে এই গাঁৱৰ ফিল্ডখন বহুত ডাঙৰ তাতে চ'বখিনি কৰেহি আমি সেইখিনিতো চাবলৈ সুবিধা পাওঁ খেল পথাৰখনৰ কাৰণে গতিকে ইয়াতে আৰু যাতায়তৰ সুবিধাও বহুত ভাল গতিকে চ'বফালৰ পৰা সুবিধাখিনিও আছে সেইকাৰণে আমাৰ অনুষ্ঠানবোৰ বহুত ডাঙৰ ডাঙৰকৈ হ'বলৈ সুবিধা পায় গতিকে মইনা পাৰিজাত আছে মইনা পাৰিজাততো এতিয়া আমাৰ গৰম বন্ধ চলি আছে এই গৰমৰ বন্ধত মইনা পাৰিজাতৰ সভাপতি সম্পাদক সকলো গোট খাই লৈ গান বাজানা কৰিব পৰা বাদ্যযন্ত্ৰ বজাব পৰা সেই সকল মানুহক নিমন্ত্ৰণ কৰি আনি গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীসকলক শিকোৱা হৈছে এতিয়া গৰম বন্ধত এইটো বহুত খিনি আগবাঢ়িব যেন প্ৰশিক্ষণ দিয়াইছে গতিকে বিয়া সভাবিলাকতো বহুত ভাল লাগে কিছুমান মানে ধনী মানুহে বাৰু বিয়াখন পাতেই দুখীয়া মানুহ আছে সেই দুখীয়া মানুহখিনিক আমাৰ গাঁৱৰ ৰাইজে চবেই সহায় কৰি বিয়াখন উঠুৱাই ৰভা দিয়াৰ পৰা ধৰি হেৰি কৰি উঠাই দিয়ে আৰু যদি কেনেবাকৈ মানুহ দুনুহো এনেকৈ মৰিবলৈ হয় মৰা শ সকামতো সেই ৰাইজে গৈ খৰি খেৰ দি চবকে মানে কাপোৰ কানি তিয়াঁই কাম বন কৰি আৰু দহদিনীয়া তেওঁলোকক নিৰামিষ বৰতীয়া ভাত খুৱাবলৈ ঘৰে গাৱঁৰ প্ৰত্যেকেই তুলি তেওঁলোকক বৰতীয়া ভাত খুৱায় আকৌ ৰাতিপুৱা ভাগ কই দিয়ে সাত ঘৰ আঠ ঘৰকে পিঠাগুড়ি খুন্দি আজি এই সাত ঘৰে খুৱালৈ কাইলৈ আকৌ বেলেগ সাত ঘৰে খুৱালে এনেকুৱাখিনি একতা থকাৰ কাৰণে এই দুখীয়া মানুহ বহুতখিনি আগবাঢ়িব পাৰে ইয়াত সেইখিনি ব্যৱস্থা থকাৰ কাৰণে সমাজ ব্যৱস্থা থকাৰ কাৰণে আমাৰ ৰাইজৰ বহুত উপকাৰ হৈছে